অঁ বৰুৱানী ভালনে ভাল ভাল বিহু লাগিছেনে নাই লাগিছে লাগিছে পিঠা

মই বনালোঁ তিল পিঠা তেল পিঠা লাৰুগিতা লাৰুগিতা আজি উলিয়াই লৈছোঁ বনাবলৈ আপুনি কি কি বনালে

অঁ ময়ো

তাকেহে ব্যস্ততাও বহুত নহয় উম হয় অঁ তাকেহে আমাৰো ধেৰ মানুহ এইকেইদিন ঘৰত তাৰ মাজে মাজে আহিলে আহিলে আহিলে কালি আহিলে এতিয়া বেছিকেহে বিহু বিহু লাগিছে তাতে লাগি দিছে ইহঁতেও লাগি দিছেহি চৌকাটো জ্বলাই লৈছোঁ বিহু পিঠা বনাবলৈ আজি চৌকাত ভাল মানুহো বহুত নহয় ঘৰত সেয়া বনাই আছো আপোনালোকৰ কেনে খবৰ সিহঁতৰ ল'ৰা ছোৱালী কেইটাৰ অঁ সিহঁতকো কামত লগাই দিছে অঁ বিহু খাবলৈ আহিব সিহঁতকো লৈ আহিব

যাম যাম আমিও যাম খাব লাগিব বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ থাকিল বছৰটো ভালে ভালে যাওঁক ঠিকে আছে বাৰু দিয়ক বনাওঁক বনাওঁক অঁ ঠিক আছে হয় লগ পাম দিয়ক